পুৰণি গীত আৰু বৰ্তমানৰ গীতবোৰৰ মাজত পাৰ্থক্য যথেষ্ট দেখা যায় কিয়নো পুৰণি গীতবোৰৰ যিখিনি ভাব ভাষা প্ৰকাশভংগীবোৰ আছিল সহজ সৰল আৰু সহজতে সকলোৱে গানটো বুজি পাব পাৰে কিন্তু বৰ্তমানৰ গানবোৰ ইমান সহজে বুজিবলৈ কঠিন হয় কিয়নো ইয়াৰ ভাষাবোৰ অলপ জটিলতা পৰিলক্ষিত হয় সেয়ে নতুন গীতবোৰ সহজতে বুজিব নোৱাৰি অন্যহাতে পুৰণি গীতবোৰে মানুহক আঁতৰৰ পৰাই আকৰ্ষণ কৰিব পাৰিছিল আৰু এই গীতবোৰে গ্ৰাম্য জীৱনৰ ছবি স্পষ্ট কৰি দাঙি ধৰিছিল আৰু পৰিৱেশ কিছুমান গীতটোৰ জৰিয়তে মানুহৰ চকুৰ আগত ভাহি উঠিছিল অন্যহাতেদি বৰ্তমানৰ গীতবোৰে কিন্তু আগৰ গীতৰ লগত ফেৰ মাৰিব পৰাকৈ প্ৰকাশভংগী বা অন্য কোনো পৰিৱেশৰ দৃশ্যপট স্পষ্ট কৰি দিব নোৱাৰে অন্যহাতেদি আৰু কিছুমান পাৰ্থক্য দেখা যায় যেনে পুৰণি গীতবোৰত বহুতো বাদ্য যন্ত্ৰ ব্যৱহাৰ কৰা নাছিল সেয়ে পুৰণি গীতবোৰ স্পষ্ট হৈ পৰিছিল আৰু তাক মানে আঁতৰৰ পৰা শুনিবলৈ কিছু শুৱলা হৈছিল অন্যথা নতুন গীতবোৰৰ মাজত ইমানেই বাদ্য যন্ত্ৰ ব্যৱহাৰ কৰিবলৈ লৈছিল যে বাদ্য যন্ত্ৰৰ মাতৰ প্ৰতাপত গীতৰ সুৰ শব্দ স্পষ্টকৈ শুনিবলৈ পোৱা নাযায় সেয়ে ইয়াৰ এই দুইটা দুয়োটাৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় আৰু আমিও সেয়ে আগৰ পুৰণি গীতবোৰকে শুনি বেছি ভাল পাওঁ